মোৰ ভন ভন ভণ্টি আছে আৰু ভণ্টি মোতকৈ একেবাৰে পৃথক আচলতে তাই কথা কোৱাৰ ধৰণ তাই থকাৰ ধৰণ তাই মানুহক মানুহৰ লগত কথা পতা সকলো ধৰণৰেই ধৰণবোৰ বেলেগ বেলেগ এ পৃথক এটা ধৰণেই যে মই মানুহৰ লগত সদায় বৰ খোলা মনেৰে বা বহুত খোলাকৈ কথা পাতোঁ কিন্তু তাই সদায় সকলো মানুহৰ লগতে কথা পাতি ভাল নাপায় সকলো মানুহৰ লগতে তাই একে ধৰণৰ ব্যৱহাৰ নকৰে আচলতে মানুহ লৈ লৈ বা নিজৰ মানুহৰ লগতহে তাই সদায় ভালকৈ খোলা মেলি খোলা মনেৰে কথা পাতে আৰু বেলেগ মানুহ হ'লে তাই কথা পতাৰ ধৰণবোৰ অকণমান সুকীয়া হৈ পৰে আৰু মই সদায় সকলোৰে লগত বন্ধুত্বপূৰ্ণধৰণে কথা কওঁ আৰু কেতিয়াবা মই সেই কথাবোৰৰ পৰা তাইৰ লগত সদায় গালিও খাওঁ তাই মোক উদাহৰণ হিচাপে মই যেতিয়া তাইক কওঁ তই যে মানুহৰ লগত ভালদৰে কথাই নাপাত তাই মোক সদাই এটা কথাই কয় তই কিয় তই সদায় আলু তই হ'লি আলু মই যি সকলোৰে লগত মিলি যায় বা সকলোৰে লগত ব্যৱহাৰ হয় মই কিন্তু তোৰদৰে আলু হ আলু কিন্তু কেতিয়াও নহয় আৰু সেই কথাবোৰে কেতিয়াবা বহুত হাঁহিও উঠে কিন্তু তাই কোৱা কথাবোৰো কেতিয়াবা সদায় সদায় সঁচা নহয় কিন্তু কেতিয়াবা সঁচাও হয় কাৰণ কিয় মই মোৰ সেই বন্ধুত্বপূৰ্ণ বন্ধুত্বসুলভ ব্যৱহাৰৰ পৰাই কেতিয়াবা কাৰোবাৰ পৰা অনিচ্ছাকৃতভাৱে হ'লেও মই কিছুমান যেতিয়া মোৰ মই নভৱাকৈ কেতিয়াবা কিছুমান কথাই বা কিছুমান কামে মানুহৰ মোৰ মনত বহুত আঘাতো দিয়ে আৰু তাই যিহেতু মানুহৰ লগত সেইধৰণে খোলা মেলাকৈ কথা নাপাতে গতিকে মানুহৰ পৰা তাইৰ আশাও খুব কমেই থাকে গতিকে যদি মই ক'বলৈ যাওঁ তাই মোতকৈ সম্পূৰ্ণকৈ সম্পূৰ্ণই পৃথক মই মানুহৰ লগত বৰ খোলাকৈ কথা পাতোঁ কিন্তু তাই খোলাভাৱে কথা নাপাতে কেতিয়াবা সেই কথাটোৰ পৰা মোৰো কিছুমান সুবিধা নোহোৱা নহয় কাৰণ কিয় মানুহে যেতিয়া মই বৰ ভালদৰে কথা পাতোঁ গতিকে মানুহে মোক মনত ৰাখে গতিকে মানুহৰ লগত মোৰ তেতিয়া সংযোগ স্থাপন কৰিবলৈ আচলতে সুবিধা হয় সকলো মানুহৰে লগত এজন বুঢ়া হওক বা বয়সস্থ বয়োজ্যেষ্ঠ মানুহ হওক বা সৰু ল'ৰা ছোৱালী হওক বা মাজৰ মধ্যমীয়া বয়সৰ মানুহৰ লগতো মোৰ কথা পাতিবলৈ কোনো অসুবিধা নহয় কাৰণ কোন মানুহৰ লগত কেনেধৰণে কথা পাতিলে সুবিধা বা কেনেদৰে তেওঁলোকৰ লগত কথা পাতিলে তেওঁলোক মোৰ লগৰ লগত মোৰ লগত সদায় ভালদৰে বা নিজৰ নিচিনাকৈ কথা পাতিব পাৰিব সেইবোৰ সদায় মোৰ মনত মোৰ সুবিধা হয় কিন্তু যেতিয়া মই মানুহৰ লগত কথা নাপাতিম বা মানুহৰ লগত মানুহৰ সেই পৰিৱেশৰ কথা মই ভালদৰে গম নাপাম তেতিয়া মই অকণমান অসুবিধা হয় গতিকে তাইৰ ক্ষেত্ৰতো কেতিয়াবা তেনেকুৱা হৈ যায় সেয়াই তাই মই সদায় পৃথক মই মই যদি ক'বলৈ যাওঁ মই চাপৰ তাই ওখ তাই তাই ক্ষীণ মই শকত সেই তাই তাইৰ মোৰ কথা তাইৰ মোৰ থকাৰ ধৰণ তাইৰ মোৰ স্বাস্থ্য হওক তাইৰ মোৰ সকলো সকলো ফালৰ পৰাই তাই মোতকৈ পৃথক যদিও পৃথক কিন্তু আমাৰ মাজত মনৰ মিল আছে দুয়োজনীৰ মাজত আৰু যিটো সদায় সকলো সন্তানৰ মাজত বা সকলো বাই ভনীৰ মাজত থকাতো বিশেষকৈ প্ৰয়োজন কাৰণ স্বাৰ্থপৰ সমাজখনত আমি বৰ্ত্তমান নিজৰ ককাই ভাইকো চিনি নোপোৱা হৈছোঁ নিজৰ ভাই ভনীৰ মাজতো বহুত ব্যৱধান আহিবলৈ দেখা পোৱা গৈছে যি যি বৰ্তমান সমাজখনত কিন্তু বৰ বেয়া দিশলৈ ঠেলি লৈ গৈছে গতিকে যদিও আমি পৃথক আমাৰ মনৰ মিল আছে মন আমাৰ একেই